হয় হয় হয় আপুনি অ পাৰিজাত বৰা ও কওক অ কওকচোন অ ও মইতো ইচ্ছা কৰিয়ে আছিলোঁ তাৰমানে আত্মসহায়ক গোটক হেনো চৰকাৰে কিবা সুবিধা দিব চাবছিডিত পইচা দিবহেনো ও লোনো দিব আৰু আমি এতিয়া আমিতো নিবনুৱা মানুহ আমাৰ পইচা পাতি তেনেকৈ নাইকিয়াই হৈ আছে আৰু দৰকাৰ হৈ থাকে চৰকাৰে যেতিয়া সুবিধাটো দিছে সুবিধাটো ল'বই লাগে আৰু এই মোৰ লগত আছে কেইগৰাকীমান আছে মোৰ ঘৰতে মোৰ ওচৰে পাঁজৰে ওলাব পাঁচগৰাকী অ মোৰ পাঁচগৰাকী আছেই হাততে আছে বুলি ধৰা অ অ অ অ অ অ ছাগলী ছাগলীও পুহিম আমি আমি হালধি খেতি কৰিলে ভাল হ'ব আকৌ হালধিৰ ঔষধি গুণ আছে নাই অ বহুত দাম মই হালধি গুৰি হালধি যে বহুত দামত কিনি খাবলগীয়া হৈছে ভালেই হ'ব অ অ ভালেই হ'ব দিয়া অ ভালেই হ'ল মই কথাটো ভাবি আছিলোঁ দেই মোৰ তোমাৰ কথা মনলৈ আহিছিলে তাৰপিছতে আকৌ ফোনটো কৰাই হোৱা নাই তুমি কৰিলা ভালেই হ'ল কথা হ'ব তেতিয়াহ'লে মই আছোঁ মোৰ লগত আহি মোকে লগাই আৰু পাঁচগৰাকী তুমি সেইফালে তোমাৰ ফালৰ পৰা তুমি পাঁচগৰাকী বিচাৰা তোমাক ল আৰু চাৰিগৰাকী বিচাৰিলেই হ'ব তুমি আই অ ইমানকৈ নালাগে দিগদাৰ হ'ব অ

ঠিক আছে হ'ব